আজিৰ এই একৈশ শতিকাৰ দিনত কণ্ট গ্ৰাম্য অঞ্চলৰ মানুহৰ কণ্ঠ স্বীকৃত যে একেবাৰে হোৱা নাই আজিকালি দিনত ঠিক তেনেকুৱাও নহয় অৱশ্যে ভাৰতবর্ষৰ ষাঠি শতাংশ মানুহে বৰ্তমানেও গ্রামাঞ্চলতেই বাস কৰে আৰু তাৰে পচিশ শতাংশ মানুহেই সাংঘাটিক ধৰণেৰে পিছপৰা অঞ্চলত বসবাস কৰে আৰু গ্ৰামাঞ্চলৰ যিহেতু নিৰক্ষৰতাও বেছি গতিকে সেইসকল মানুহে কোনো ধৰণৰ কণ্ঠ প্রদানেই কৰিব নোৱাৰে অন্যহাতেদি যিসকল মানুহে কণ্ঠ প্ৰদানো কৰে সেইখিনি মানুহ আজিকালি বৰ এটা নুশুনাকৈ নেথাকে যিহেতু আজিকালি প্ৰযুক্তিবিদ্যায়ো বহুত উন্নত হৈছে চচিয়েল মিডিয়াৰ যোগেৰেও বহুতে বহুতৰ অভিযোগ বহুতে বহুতৰ নিজৰ কণ্ঠ প্ৰদান কৰে অন্যহাতে এইসমূহ এইযে কণ্ঠ কেতিয়াবা নুশুনা বা কেতিয়াবা উপস্থাপন কৰিব নোৱাৰা এইখিনি কাৰণে গাঁৱলীয়া সমাজ বহুত সমস্যাৰো সন্মুখীন হয় উদাহৰণস্বৰূপে বহু নৈপৰীয়া অঞ্চলত দলঙৰ অভাৱ বিভিন্ন ধৰণৰ নৈপৰীয়া অঞ্চলত আকৌ গৰাখহনীয়াৰ অসুবিধা ৰাস্তা ঘাটৰ অসুবিধাতো থাকেই তাৰ লগতে হস্পিটেল বহু গ্ৰামাঞ্চলত আছে যদিও উপযুক্ত পৰিমাণৰ চিকিৎসক নাৰ্চ বা তেনেকুৱা উপযুক্ত কোনোধৰণৰ সামগ্ৰী নথকাৰ পৰিপ্ৰেক্ষিতত সেইসমূহ অচলা অৱস্থাত পৰিণত হয় থাকে গতিকে মানুহে স্বাস্থ্যৰ ক্ষেত্রতেই হওক যাতায়তৰ ক্ষেত্রতেই হওক বা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায় বিশেষকৈ গাঁৱলীয়া অঞ্চলত